হেল্ল' হেল্ল' অ হয় বাইদেউ আপুনি অৰুণিমা বাইদেউ হয়নে বাৰু অঁ আপোনাৰ ওচৰত যে ৰাস্তাটোৰ কাৰণে মই কাগজ পত্ৰখিনি দিছিলোঁগৈ অঁ আপুনি ফ্ৰী আছে নাই বাৰু অঁ এতিয়া কথা পাতিব পাৰিব নহয় অঁ আপোনাক যে মই ৰাস্তাটোৰ কাৰণে কাগজ পত্ৰখিনি দিছিলোঁগৈ আপুনি কামটো সোনকালে কৰি দিব লাগিছিলে কিয় কৰা নাই বাৰু মানে আলি কামটো যে কামটো হোৱাই নাই বাইদেউ আপুনি ক'বচোন আৰু এতিয়া বাৰিষা আহিব যে দিগদাৰো হ'ব মানুহবিলাক অহা যোৱা কৰিবলে দিগদাৰ হৈছে আকৌ বোকাও হৈছে অঁ কামটো কামটো হোৱা নাই আকৌ কামটো ৰখাই থৈ দিয়া হৈছে

অঁ আপুনি যিমান পাৰে সোনকালে ক'বচোন নহ'লে মানুহখিনি মানে বহুত প্ৰব্লেম হৈছে আৰু এইবিলাক ষ্টুডেণ্টবিলাক স্কুল কলেজলে যাবলৈও প্ৰব্লেম হৈছে সময়মতে গৈ নাপায় বোকা বৰষুণৰ কাৰণে আপুনি অঁ নহ'লে আকৌ মানুহবিলাকে কৈ আছে ন এইবিলাক ঠিকাদাৰ ইমান ইমান দিন হ'ল বস্তু পেলোৱা আছে কেলে ঠিক কৰি দিয়া নাই কিবাকিবি কৈ আছে যে

অঁ অঁ ঠিক আছে আপুনি যিমান পাৰে সোনকালে কৰি দিব অঁ অঁ হ'ব হ'ব বাইদেউ আপোনাক মই আকৌ ফোন কৰিম অঁ অঁ অঁ তেওঁ তেওঁলোকেও কৰি আছে বুলি আপুনি মানে গম নাপায় অঁ ঠিক আছে আপুনি অলপ জোৰ দিব সিহঁতক দেই সোনকালে অলপ কৰি দিবলে অঁ অঁ ঠিক আছে হ'ব দিয়ক ও